অঁ কওকচোন অঁ হয় নেকি মোক কৈছে অঁ ঠিকে আছে দিয়ক অঁ আপোনালোকে কোন কোন তাৰিখে আহিব বুলি ক'লে অঁ যে অঁ পৰিৱেশ দিৱসত আহিব পৰিৱেশ দিৱসত আমিও থাকিম আৰু আমাৰ ষ্টুডেণ্টখিনিও থাকিব সেইদিনাখনত আৰু গোটেইখিনি আমাৰ ষ্টুডেণ্টকো ৰাখিম আমি লগত গোটেইখিনি লগ হৈ মানে কামটো যদি কৰে ভালেই হ'ব আপোনালোক আহিব সেইদিনাখনে অঁ হ'ব বাৰু মই পাৰ্মিশ্যনটো দিলৈে আপোনালোক আহিব আৰু যিবিলাক কম্পিটিশ্যন কৰিব আমাৰ তাতে এক অসুবিধা নাই আমাৰ ইয়াতে ল'ৰা ছোৱালীবিলাকে পাৰ্টিচিপেট কৰিব পাৰিব আৰু আপোনাৰ আপোনালোক যিখিনি আপোনালোকৰ সহায় সহযোগীতা লাগে আমি আছোঁৱেই আপোনালোকক সহায় কৰি আৰু ইয়াত কোনো অসুবিধা নাই আৰু মোৰ ঠাইখিনি আমাৰ এখন বহু ডাঙৰ ফিল্ড আছে তাতে তাতে গছ পুলিবিলাকো আপোনালোকে ৰুব পাৰিব আমাৰ ষ্টুডেণ্টখিনিও মানে উৎসাহ পাব আপোনালোকক দেখি গছ পুলি ৰোৱা এইটো ভাল আপোনালোকে পদক্ষেপ লৈছে আপোনালোকে আহিব আৰু মই আপোনালোকক যি সহায় সহযোগীতা লাগেই মই আছোঁ আৰু মোৰ ষ্টুডেণ্টখিনিও আপোনালোকক লাগি দিব বা সহায় কৰিব আৰু কিবা আপোনালোকে যদি কম্পিটিশ্যন কৰে তাত কোনো অসুবিধা নাই কম্পিটিশ্য়ন কৰি ল'ৰা ছোৱালীবিলাকে উৎসাহ পাব আৰু আপোনালোকৰ পৰা যিখিনি মানে শিকিব সিহঁতেও মানে বহুত মানে অভিজ্ঞতা হ'ব আপোনালোকে মে ভাল হেৰি লৈছে পদক্ষেপ লৈছে ভাল পাইছোঁ আপোনালোকে আহিব তেনেকুৱা কৰিলে আমাৰ ষ্টুডেন্টখিনিৰো বহুত ভাল হ'ব শিকিব পাৰিব অঁ হয় আপোনাৰ যি পদক্ষেপ লৈছে আপোনালোকে সেই পদক্ষেপখিনি খুব ভাল লগা বহুত মানে ভাল লগা পদক্ষেপ লৈছে আৰু মই ষ্টুডেণ্টখিনি আগ আগদিনাখনেই কৈ দিম প্ৰত্যেককে যিমান পাৰে এডাল পাৰে দুডাল পাৰে তিনিডাল পাৰে যিমানখিনি পাৰে গছ ঘৰত বৈ যি গছ আছে আনিব ক'ম আৰু সিহঁতও গছৰ পুলি ৰুব লাগে আপোনালোকৰ যিটো মানে পদক্ষেপ লৈছে ভাল পদক্ষেপ লৈছে গছ ৰুব লাগে গছ সুৰক্ষা কৰিব লাগে এইটো এটা ভাল মানে হেৰি লৈছে আপোনালোকে পদক্ষেপ লৈছে ভাল লাগিছে অঁ আৰু মোৰ ষ্টুডেণ্টখিনিকো যিমান পাৰোঁ মই গছৰ পুলি আনিব ক'ম অঁ অঁ হ'ব বাৰু ময়ো ষ্টুডেণ্টখিনিক কৈ দিম ষ্টুডেণ্টখিনিক মানে পেপাৰ আৰু কাঠ পেঞ্চিল ৰং ৰং তাৰপিছত এই ৰবৰ এইবিলাক মানে লৈ আহিব ক'ম আৰু অঁ আপোনালোক সেইবিলাক দি দিব নেকি অঁ সেইটোতো ভালেই হ'ব অঁ সিহঁতেতো মানে আঁকি বহু মানে ল'ৰা ছোৱালীখিনিক মই কৈ দিম আকৌ সি সিহঁতে আহিব যাতে কোনো ল'ৰা ছোৱালী এবচেণ্ট নহয় মই গোটেইখিনি ল'ৰা ছোৱালী থাকিব দিম অঁ ভাল ভাল ভাল লাগিছে আপোনালোক আহিব থেংক ইউ বহুত পদক্ষেপ ভাল পদক্ষেপ লৈছে মোৰ ল'ৰা ছোৱালীখিনিও বহুত ভাল পাব আপোনালোকৰ এই ভাল পদক্ষেপখিনি বহুত ভাল লাগিল